শিক্ষা হৈছে আমাৰ জীৱনৰ উন্নতিৰ জখলা শিক্ষাই আমাক বি জীৱনত আগুৱাই যোৱাত সহায় কৰে শিক্ষা বুলিলে আমি অকল পুথিগত শিক্ষাকে বুজিব নালাগিব আমাৰ জীৱনত উন্নতি কৰিবলৈ হ'লে বিভিন্ন দিশত আমাক শিক্ষাৰ প্ৰয়োজন হয় এই শিক্ষা আমি অকল বিদ্যালয়তে আহৰণ কৰিব নোৱাৰোঁ বা বিদ্যালয় পুথিৰ পৰাও আমি এই শিক্ষা অকল আহৰণ কৰিব নোৱাৰোঁ এই শিক্ষা আমি বিভিন্ন দিশৰ পৰা আহৰণ কৰিব লাগিব মহৎ লোকসকলৰ জীৱনৰ পৰাও আমি কিছুমান শিক্ষা আহৰণ কৰিব পাৰোঁ শিক্ষাই আমাক বহুতো দিশত আগবঢ়াই নিছে শিক্ষা অবিহনে আমাৰ জীৱনত কোনো উন্নতি নহয় শিক্ষাই আমাক প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়াই নিছে শিক্ষানুষ্ঠানসমূহৰ অত পৰা ছাত্ৰ ছাত্ৰীসকল বিভিন্ন দিশত আগবাঢ়ি গৈছে শিক্ষাৰ অবিহনে আজি কোনো লোকেই উন্নতিৰ জখলাত উঠিব নোৱাৰে আজিকালি নিৰক্ষৰ লোকসকলকো শিক্ষিত কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে আৰু তাৰ কাৰণে বিভিন্ন আঁচনি প্ৰস্তুত কৰিছে স্কুল কলেজত বিশ্ববিদ্যালয় পৰ্যায়ত শিক্ষা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকল বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ নীতিগত শিক্ষা আৰু পুথিগত শিক্ষা দুয়োটাৰে প্ৰয়োজন আজিৰ যুগত খেতিয়কসকলকো শিক্ষাৰ অতি অৰ প্ৰয়োজন শিক্ষাই তেওঁলোকক খেতিপথাৰত বীজ ৰোপণ কৰাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাত বহু ক্ষেত্ৰত সহায় সহায় কৰে বিশেষকৈ আজিকালি গাঁৱলীয়া লোকসকলক শিক্ষিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে গাঁৱলীয়া লোকসকল বহুতো দিশত শিক্ষাৰ ক্ষেত্ৰত পিছপৰি আছে আৰু সেইকাৰণে তেওঁলোক বিভিন্ন দিশত সন্মুখীন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আজি আমি যি শিক্ষা লাভ কৰিছোঁ সেই শিক্ষাই আমাৰ কাৰণে যথেষ্ট নহয় আমি প্ৰতিদিনে একো একোটা শিক্ষা আহৰণ কৰোঁ জন্মৰ পৰা মৃত্যুলৈকে আমি কোনো দিশত শিক্ষা আহৰণ কৰি শেষ কৰিব নোৱাৰোঁ